হেল্ল' অই কি খবৰ তোৰ এ কি ক'বি মই আজি হোষ্টেলৰপৰা আহিলোহে মাত্ৰ ঘৰত সেইকাৰণে বোলো এবাৰ ফোনে কৰো বহুতদিন কথাও পতা নাই আৰু ৰ' মইয়ে যে ফোন কৰিব লাগে মই ফোন নকৰিলে কি তই কৰিব নোৱাৰ' অ' নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে পাই আ আচ্ছা ঠিক আছে দে কি কৰি আছ' তই অ' হেৰি কৰো দে অ' এনে আছোঁ ৰ' মই এদিন ফুৰিবলৈ যাওঁ ব'ল অ' অ' হেৰিলৈ যাওঁ ব'ল এইখন পাৰ্কলৈ যাওঁ ইয়াত যে নতুন এখন পাৰ্ক খুলিছে যে বায়ডাইভাৰ্চিটি বুলি কাইলৈ যাওঁ নেকি

অ' হ'ব দে আমাৰ সেই আগৰ লগ কিজনীকো ক'ম আৰু আমি দুইটাই গৈ অলপ ভাল নালাগিব ন বাকী কেইজনীকো ক'ম আৰু সেয়াই কি কি পিন্ধি যাবি নো তোৰতো সদাই কাপোৰে নাথাকে তই যিমানে কাপোৰ কিন' তোৰ কাপোৰে নাথাকে চাওঁ দে মোৰ মোৰো কাপোৰ নাই আৰু হেৰি কৰিবি এই ৰিলছ বনাম কিন্তু দেই মোৰ কেমেৰাটো সিমান ভাল নহয় তোৰটো বেছি ভাল তোৰটো দি মোক বনাই দিবি তোৰটো দি মই তোক বনাই দিম দে আৰু গান ছিলেক্ট কৰি থ'বি কি কি বনাও নহ'লে তাত যাই ইছ হ'ব আৰু নকবি আইফোন এটা হ'লেতো কথাই নাছিল আইফোন ফিফটিন যে ল'ঞ্চ হৈছে তই ল'বিনে নাই মই পইচা ছইচা নাই পাই মই ল'ব নোৱাৰো দে দে হ'ব দে তে মোৰ কিবা এটা কাম আছে মই কৰো পিছত কালি ফোন কৰিবি হা আৰু সিহঁতৰ সিহঁত কেইজনীক ক'বি অ' দে